অসমৰ প্ৰধান চৰকাৰী বিভাগসমূহ হৈছে জলসিঞ্চন বিভাগ স্বাস্থ্য বিভাগ গড়কাপ্তানি বিভাগ পৰিবহণ বিভাগ শক্তি বিভাগ বন বিভাগ বিত্ত বিভাগ আৰু শিক্ষা বিভাগ তাৰে ভিতৰত জলসিঞ্চন বিভাগ হৈছে এই জলসিঞ্চন বিভাগে সময়ে সময়ে ৰাইজক পানী যোগান ধৰি আহিছে স্বাস্থ্য বিভাগ স্বাস্থ্যৰ ক্ষেত্ৰত জনসাধাৰণক সহায় বা সুবিধা প্ৰদান কৰাত এই স্বাস্থ্য বিভাগে খুব নিজৰ ভূমিকা পালন কৰি আহিছে গড়কাপ্তানি বিভাগ গড়কাপ্তানি বিভাগে জনসাধাৰণক যাতা যাতায়তৰ সুবিধাৰ বাবে ৰাস্তা নিৰ্মাণ কৰে পৰিবহণ বিভাগ পৰিবহনৰ ক্ষেত্ৰত যাতায়তৰ সুবিধাসমূহ প্ৰদান কৰে এই পৰিবহণ বিভাগে শক্তি বিভাগ শক্তি বিভাগে বিজুলী শক্তি যোগান ধৰি আহিছে ৰাইজৰ মাজত আৰু ঘৰে ঘৰে কৃত্ৰিম পোহৰ প্ৰদান কৰি আহিছে বন বিভাগ বন বিভাগে আমাৰ প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে আমাৰ বনসমূহক সুৰক্ষা প্ৰদান কৰি আহিছে বিত্ত বিভাগ দেশ দেশৰ অৰ্থনীতিত বন বিত্ত বিভাগে অধিক অৰিহণা যোগাই আহিছে দেশৰ আৰ্থ দেশৰ অৰ্থ ব্যৱস্থাক কেনেদৰে উন্নত কৰিব পাৰি সেই কথা বিত্ত বিভাগত আলোচনা কৰা হয় শিক্ষা বিভাগ শিক্ষা বিভাগৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ লগতে দেশৰ জনসাধাৰণক শিক্ষা দিশত কেনেদৰে আগুৱাই নিব পাৰি এই ক্ষেত্ৰত শিক্ষা বিভাগে অধিক গুৰুত্ব প্ৰদান কৰি আহিছে